হয় মই আগৰ দিনৰ পিঠাপনা মানে অকল তেলপিঠাই ভালপাওঁ বেলেগ ইমান বেছি ভাল নাপাওঁ কিন্তু আজিকালি নতুন দিনৰ আজিকালিৰ বস্তুবিলাক মই ভালপাওঁ অকল ডমিন'জ পিজ্জা আৰু আৰু নৰ্মেল পিজ্জা পনীৰ পিজ্জা তাৰপিছত আকৌ মই ভালপাওঁ স্প্ৰিং ৰোল চিকেন ৰোল ভেজ ৰোল চকলেট ভালপাওঁ বহুত চকলেট ভালপাওঁ ড্ৰাক চকলেট ডেইৰী মিল্ক মিল্কীবাৰ সেইবিলাক ভালপাওঁ তাৰপিছত জুচ ভালপাওঁ স্টিং ভালপাওঁ ফীজ ভালপাওঁ তাৰপিছত আকৌ পাৰ্ক ভালপাওঁ লিচী ভালপাওঁ সেইবিলাক ভালপাওঁ মানে আজিকালি নতুন নতুন জুচ ওলাইছে কিন্তু আগৰ দিনৰ তেল পিঠাটো মই বহুতেই ভালপাওঁ এতিয়াও ভালপাওঁ কিন্তু এই যিবিলাক যেনেকৈ তিলপিঠাবিলাক মই ইমান ভাল নাপাওঁ কিন্তু মই আজিকালি ডমিন'জ পিজ্জাটোতো মোৰ ফেভৰেট হয় ডমিন'জ পিজ্জা মানে মোৰ ইমানেই ফেভৰেট সেইটো নহ'লে মই থাকিবই নোৱাৰিম আৰু মোৰ পানীপুৰি ভালপাওঁ ম'ম' ভালপাওঁ চাওমিন ভালপাওঁ সেইবিলাক ভালপাওঁ আৰু